শিল্পকলা বুলি ক'লে যিকোনো শাস্ত্ৰকলাসমূহে অন্তৰ্ভুক্ত হয় যেনে চিত্ৰকলা ভাস্কৰ্য শিল্প আদি সকলোকে শিল্পকলা বুলি ক'ব পৰা যায় আৰু সেই শিল্পকলাসমূহৰ শিল্পীৰ নিজস্বতাত নতুনত্ব থাকে আৰু তেনেদৰে শিল্পকলাসমূহৰ প্ৰদৰ্শন আৰু সংৰক্ষণ অত্যন্ত গুৰুত্বপূৰ্ণ নতুন প্ৰজন্মই দেশখনৰ অতীত বুৰঞ্জী ইত্যাদিৰ বিষয়ে শিল্পকলাসমূহৰ পৰাই জানিব পাৰিব কিয়নো শিল্পীয়ে শিল্পকলাসমূহত সেইসমূহৰ সমসাময়িক ঘটনাসমূহৰ প্ৰভাৱ পেলায় আমিও সেই তেনেদৰে অতীতৰ কথা জানিব পাৰিছোঁ বিখ্যাত চিত্ৰশিল্পীসকলে নিজৰ যেনে মনালিচা ভাৰতৰ বা পৃথিৱীৰ এক বিখ্যাত শিল্পকলা নিদৰ্শন আমাৰ মাজৰ পৰা হেৰাই যোৱাটো দুখৰ কথা গতিকে হেৰাই নাযাবলে বা নতুন উঠি অহা শিল্পীসমূহ প্ৰেৰণা আৰু উৎসাহ দিবলৈ শিল্পকলাসমূহ সময় সময় প্ৰদৰ্শন কৰাটো অতিকৈ প্ৰয়োজনীয় সেয়েহে এই শিল্পকলাসমূহ প্ৰদৰ্শন কৰিবৰ বাবে সংৰক্ষণ কৰিবৰ বাবে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে বেচৰকাৰী এন জি অ'সমূহেও ভূমিকা অৱলম্বন কৰিছে এই ক্ষেত্ৰত লগতে ভাৰতৰ বিভিন্ন স্থানত আৰ্ট গেলাৰীসমূহ আছে এই আৰ্ট গেলাৰীও প্ৰদৰ্শন কৰা হয় এই আৰ্ট গেলাৰীত বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহে তেওঁলোকে দৃষ্টিগোচৰ কৰি নিজেও প্ৰেৰিত হয় এই ক্ষেত্ৰত শিল্পকলাসমূহ নিজে প্ৰস্তুত কৰিবলৈ ইয়াৰ পৰা প্ৰেৰিত হোৱাৰ চেষ্টা কৰে বহুতে সেইবোৰৰ পৰা শিল্পকলা আৰম্ভ কৰিবলৈও লয় তেনেধৰণৰে সকলো ক্ষেত্ৰত গেলাৰীসমূহে ভূমিকা পালন কৰিছে অসমত তেনেধৰণৰ শিৱসাগৰত আছে আহোমসকলে তেওঁলোকৰ পুৰণি কীৰ্তিচিহ্নসমূহো ধৰি ৰাখিবলৈ চেষ্টা কৰি যাদুঘৰ মিউজিয়াম ব্যৱস্থা কৰিছে আৰু এই প্ৰান্তলৈ বহুতো লোক অহা যোৱা কৰে কাৰণ এই ঠাইত বহুতো নজনা কথা জানিব পৰা যায় আৰু ব্যক্তিগতভাৱে ক'বলৈ গ'লে আমি মই এটা ক'ম যে আমি বৰ্তমান সময়ত যিখিনি আমাৰ নতুন প্ৰজন্মৰ কাৰণে যিমান পাৰোঁ সিমানখিনি আমি আমি সিমানখিনি শিল্পকলা হওক যিকোনো ধৰণৰ ক্ষেত্ৰত নতুন প্ৰজন্মক আমি দেখাবলৈ সাঁচি ৰখাটো খুবেই প্ৰয়োজনীয়